কি কৰি অঁ কি কৰিছা মই এইবাৰ বিহুত মই পৰ্যটক হৈ তোমালোকৰ তাত এইবাৰ বিহুত যাম বুলি ভাবিছোঁ বিহুৰ বিষয়ে তুমি অলপ বুজাই কোৱাচোন অঁ অঁ যাম বুলি ভাবিছোঁ এইবাৰ অসমলৈ

অঁ

হয়

পাৰিছোঁ পাৰিছোঁ অঁ হয় আৰু বহাগ বিহুটো আৰু বহাগ বিহুটো থূলমূলকৈ অলপ কৈ দিয়ক বহাগ অঁ অঁ অঁ ঠিক আছে বাৰু হ'ব দিয়া অঁ হ'ব দিয়া মই অসমলৈ এইবাৰ যাম